অসমৰ পৰম্পৰাগত বৃত্তি আৰু জীৱিকাসমূহ হৈছে চাহ খেতি আৰু ধান খেতি আগতে আগৰ দিনৰ মানুহে মানে ধান খেতি কৰি ধান খেতি কৰে বহুতো কষ্ট হৈছিল আৰু ৰুবলৈ মানুহ মানুহ লগায় ৰুবলৈ যায় ধান কাটে হাল বায় গৰুৱে হাল বায় আজিকালি যুগত মানে ধান খেতি বা ধান খেতি কৰোঁতে মানে বহুত সুবিধা হৈছে যেনে আগতে গৰুৱে হাল বায় ঠিক তেনেদৰে আজিকালি বিজ্ঞানে ট্ৰেক্টৰ উলিয়ালে ট্ৰেক্টৰেদি হাল বায় আগতে যিমানখিনি কষ্ট হৈছিল গৰুৱে হাল বাওঁতে নাঙল লৈ গৰু হাল বায় ঠিক তেনেদৰে আজিকালি ইমানো কষ্ট নহয় ট্ৰেক্টৰে ষ্টাৰ্ট কৰে আৰু ট্ৰেক্টৰে হাল বায় যু বিজ্ঞানৰ যুগ যিহেতু বিজ্ঞ বৈজ্ঞানিকসকলে ট্ৰেক্টৰ উলিয়ালে হাল বাবৰ বাবে তাপা মানুহসকলে ৰুবলৈ আজিকালি আজিকালি আগতে মানুহে ৰুবলৈ যায় আজিকালি ৰোৱা ৰোৱাৰো মেচিন ওলালে বৈজ্ঞানিকসকলে উলিয়ালে তাপা ধান ধান দাবলৈ যায় মানুহ লগায় ধান আজিকালি ধান দোৱাও মেচিন ওলালে বৈজ্ঞানিকসকলে উলিয়ালে তাৰপিছত মানু মানে আগতে যিমানখিনি কষ্ট হৈছিল আজিকালি সিমানো কষ্ট নহয় আগতে ধান কৰে মানুহে ধান খেতি কৰে তথাপিও ধান খেতি কৰে যদিও মানে ইমানো মানে মানুহখিনিয়ে উন্নত কৰিবলৈ বিচাৰিলেও মানে ইমানখিনি উন্নত নহয়গৈ আজিকালি যিমান উন্নত হয় আগতে কেঁচুসাৰ এনেকে ঘৰতে সাৰ তৈয়াৰ কৰি সাৰ দিয়েগৈ গোবৰ দিয়ে আজিকালি বিভিন্ন ধৰণৰ সাৰ ওলালে নে পোকে নেখাবলৈ সাৰ উলিয়ালে সেইবোৰ সিঁচি সেইবোৰ তাত ছটিয়াই দিয়ে মানুহে তাৰপিছত সেইখিনি ছটিয়াই দিয়াৰ পিছত মানে পোক পতংগ আহি নপৰে তাত বহুতখিনি উন্নত হয় ধান খেতি কৰি মানুহে জীৱিকা নিৰ্বাহ কৰে ধান ধান দোৱাৰ পিছত মৰণা মাৰিবলৈ ট্ৰেক্টৰে মৰণা মানে আগতে গৰুৱে মৰণা মাৰিছিলে আজিকালি ট্ৰেক্টৰে মৰণা মাৰে তাৰপিছত ধান কুটুৱাবলৈ মেচিন আছে ধান কুটুৱাই মানুহে বজাৰত বিক্ৰী কৰে বিক্ৰী কৰি পূৰা টকা উপাৰ্জন কৰে তেনেদৰে ঠিক তেনেদৰে মানুহে মানে ঘৰ চলাই থাকে আৰু তাৰপিছত কি চাহখেতি চাহখেতি আগতে আগতে চাহখেতি তেনেকৈ নাছিলেই মানুহৰ আজিকালি চবৰে চাহখেতি চাহখেতিৰ ওপৰতে মানুহে নিৰ্ভৰ কৰি ঘৰ চলায় ব বহুতো মানুহে পৰিয়াল বহুতো পৰিয়াল চলায় চাহখেতিৰ ওপৰত নিৰ্ভৰ কৰি চাহখেতি চাহখেতিৰ পৰা আমাৰ বহুতো মানে বহুতো হেৰি বহুতো চ মানে বহুতো হেৰি হয় মানুহৰ সুবিধা হয় সুবিধা মানে চাহ চাহ টুকিবলৈ আগতে মানুহে চাহ টুকিবলৈ মানুহ বিচাৰি আনে আজিকালি মেচিনৰ দ্বাৰা চাহপাত কটা হয় তাৰপিছতে ভৰাই মেলি গাড়ীত নিয়ে গাড়ীত আকৌ ফেক্টৰিত পেলাইগৈ ফেক্টৰিত সেইখিনি চাফা কৰি মানুহে চাহ খাবলৈ চাহপাত তাত উলিয়ায় সেইখিনি বিক্ৰী কৰে বিক্ৰী কৰি মেলি সেইখিনি বিক্ৰী কৰি মানুহে বহুত টকা উপাৰ্জন কৰে সেই উপাৰ্জন কৰা টকাখিনিৰ পৰাই মানুহে ঘৰ চলাই আছে পৰিয়াল চলাই আছে চাহখেতি চাহখেতিও আগতে ইমান নহৈছিলে আজিকালি বহুত হ'বলৈ ধৰিলে মানুহে ঘৰৰ চবৰ ঘৰতে মানুহৰ চাহখেতি চাহখেতি কৰে বাগান চবৰে থাকে আজি বাগানত সেই বাগানৰ পৰাই পাত উলিয়াই মানুহে মানুহে ঘৰ চলায় ঘৰ চলাই আছে আজিকালি বহুত সুবিধা হ'ল আগতে ইমান সুবিধা নাছিলে আগতে আজিকালি ধান খেতি চাহখেতিৰ পৰা মানুহে মানুহে বহুত উন্নতলৈ যাবলগীয়া